হেল্ল' অঁ এই বিহু আহিল নহয় এই বিহু পিঠা বনাব লাগিছিল কেনেকৈ বনাব লাগে মোৰ মোৰ সিমান এটা আইডিয়া নাই মই বাহিৰত থকা মানুহ সিমান আইডিয়া নাইতো

অঁ

এইটোতো নাৰিকল পিঠাহে হ'ব নাৰিকলটো তিলৰ পিঠা তিলৰ পিঠাটো অঁ আচ্ছা না নাৰিকলৰ পিঠাটো সম্পূৰ্ণ কৰকচোন

মা মাটিৰ মাটিৰ তাৱা তাৱাৰ নিছিনা আছে আছে আছে

মিঠা মানে এই গুৰ মিঠাটো অঁ আচ্ছা তাৰপিছত অঁ লাৰু বান্ধাটোওতো মোৰ সমস্যা হ'ব

চেনী চেনী কিমান দিব লাগিব অঁ আচ্ছা

চেনীৰ পৰিমাণটো জানিব পাৰিলে ভাল হ'ল হয় মই নতুন মানুহতো চে চেনীৰ পৰি চেনীৰ পৰিমাণটো মানে এটা নাৰিকলত দুশ পঞ্চাছ গ্ৰামমান চেনী লাগিব নিশ্চয়

তাৰ পিছত চেন চেনীখিনি দিলো চেনীখিনি দি গেছৰ ওপৰত দি অঁ চেনীখিনি নাৰিকলৰ লগত সম্পূৰ্ণ মিক্স হৈ যাব তাত মিক্স হোৱাৰ সময়ত গাখীৰ অলপ দি দিলো তাৰ পিছত অঁ গোন্ধোৱাৰ কাৰণে টেষ্ট হোৱাৰ কাৰণে অঁ তাৰপৰা আৰু নাৰিকলৰ লাৰু শিকিলো তিলৰ তিলৰ লাৰু কেনেকৈ বনায়

আচ্ছা ঠিকেই আছে বাৰু তে বিহুৰ শুভেচ্ছা থাকিল বিহুত আহিব ঠিক আছে